অঁ শুনিছোঁ কওক কওখচোন কোনে ক'লে বাৰু হয় হয় হয় মই ভেন্দৰ আছিলোঁ হয় গাখীৰ লাগিব নেকি আকৌ অঁ কালি কিমান লৈছিলে বাৰু আচ্ছা আচ্ছা মনত পৰিছে হয় কিবা আছিলেনি বেয়া আহিছে অঁ গাখীৰটোতো বেয়া হ'ব নালাগে অঁ গাখীৰ মোৰ গাখীৰ বৰ্তমান বেয়া নহয় বাৰু এইটো কমপ্লেইন আহিব নালাগে কিন্তু আপুনি এতিয়া গাখীৰটো আছেনে নাই আপোনাৰ লগত নে খালে বাৰু অঁ কিমানমান আছে অঁ মানে ঠিক আছে বাৰু আপ আপোনালোকে বেয়া পাব নালাগে মানে যিহেতু বৰ্তমান পৰিৱেশটো বেয়া গৰম হৈ আছে গতিকে মোৰ গাখীৰ তেনেকৈ কমপ্লেইন বেয়া নাহে বাৰু যদি আপোনালোকে কিবা অসুবিধা পাইছে তেতিয়াহ'লে গাখীৰটো ৰাখি দিয়ক আৰু যিটো খৰচ হ'লে মই তাৰ ক্ষতিপূৰণ এটাকে দি দিম অঁ গতিকে অঁ আপুনি এতিয়া এটা যদি গাখীৰটো ইমানেই টেঙা হৈ গ'ল তেতিয়াহ'লেতো আৰু মোৰ ঘৰলৈ সেইটো গাখীৰ আনিওতো লাভ নাই অঁ গতিকে আপোনাক মই ক্ষতিপূৰণ হিচাপে বেলেগ কিবাকে দি দিম বা তাৰ অল্টাৰনেটিভ হিচাপে মই গাখীৰকে দি দিম যদি আপোনাৰ ঘৰত তেনেকুৱা ধৰণৰ আপোনাৰ ঘৰত যদি তেনেকুৱা ধৰণৰ কিবা কাৰ্যসূচী আছে গাখীৰ ব্যৱহাৰ হ'বলগীয়া তেতিয়াহ'লে আপুনি মোক ক'ব মই বিনা পইচাতে আৰু এই পইচাটো সেই ক্ষতিপূৰণ হিচাপে মই আপোনাক আকৌ এই গাখীৰকে প্ৰদান কৰিম হয় অঁ নাই মই পৰহিলৈ হিচাপত মই আপোনাক দৈ গাখীৰ দিব নোৱাৰিম মই এৱা গাখীৰহে দিব পাৰিম অঁ যদি হয়

হয় কিমানমান লাগিব আপোনাক গাখীৰ আপোনাক কিমানমান গাখীৰ লাগিব কিমান লিটাৰমান লাগিব বিছজনমান ভকতক খাবৰ কাৰণে আপোনাক নহয় বি চাওক বিছজনমান আপুনি দুমোন গাখীৰ লৈছিলে দুমোন গাখীৰৰ হিচাপত আপোনাৰ এমোন গাখীৰ আপোনাৰ খাব পাৰিলে বুলি কৈছে এমোন গাখীৰ নোৱাৰিলে বুলি কৈছে অঁ গতিকে বিছজন ভকতে খাবৰ কাৰণে দহ লিটাৰ গাখীৰ লাগে গতিকে মই ক্ষতিপূৰণ হিচাপে আপোনাক দহ লিটাৰ গাখীৰকে এখন আছে মোৰ ফালৰ পৰা যায় সেইখনকে দি পঠিয়াম গাখীৰ ম'হৰ লাগিব নে গৰুৰ লাগিব বেয়া নাপাওঁ বেয়া নাপাওঁ যদি আপোনাৰ কিবা অসুবিধা হৈছে বা নষ্ট হৈছে তেতিয়াহ'লে আপুনি ক'ব কাৰণ মোৰ কমপ্লেইন তেনেকুৱাকৈ নাহে মানে গাখীৰৰ ওপৰত হয় অঁ আপুনি মই কাইলৈ মই আপোনাক গাখীৰ পঠিয়াব সময়ত এটা ফোন কৰিম আপুনি কি কোনটো গাখীৰ ম'হৰ গাখীৰ লাগিব নে গৰুৰ গাখীৰ লাগিব অঁ গৰুৰ গাখীৰ দিব লাগিব ন অঁ ঠিক আছে মই আপোনাক এটা ড্ৰাম এটাতে দহ লিটাৰ গাখীৰ গৰু গাখীৰ হিচাপে দি পঠিয়াম গতিকে আপোনাৰ ঘৰত নমাই দিবলৈ ক'ম

ৰাতিপুৱাখনতে দি পঠিয়াম বাৰু দিয়া অঁ অঁ ঠিক আছে বাৰু হ'ব হ'ব